হয় মোৰ ৰন্ধা বঢ়া কৰোঁতে এবাৰ দুৰ্যোগ হৈছিল এবাৰ নহয় কেইবাবাৰো হৈছে মই ধৰক বিয়া হোৱাৰ পাছত ত' ঘৰত ইমান ৰন্ধা বঢ়া কৰা নহয় বিয়া হোৱাৰ পাছত নতুনকৈ ধৰক ৰন্ধা বঢ়া কৰিবলগীয়া হৈছিল মোৰ এবাৰ কি হৈছিল ঘৰত আলহী আহিছিল মই কুকাৰত মানে ভাত বনাই আছিলোঁ ভাতত মানে পানী কিমান দিব লাগে মই সেইটো বৰ বিশেষ জনা নাছিলোঁ কুকাৰটোৰ একেবাৰে সম্পূৰ্ণ ভৰ্তি কৰিয়ে মই পানী দি দিছিলোঁ তাৰ পিছত কুকাৰটো মানে সাঁফৰটো নাখাইছিলে সম্ভৱ ইপিনে বাহিৰত আলহী বহি আছে এইপিনে কুকাৰটোৰ সাঁফৰটো মানে খোল খাই গৈ গোটেই পানী মোৰ গাত পৰি গৈছিল মানে ভৰিয়ে হাতে ধৰক পৰি গৈছিলে মানে মই বিষত মানে ৰ'ব নোৱাৰিছিলোঁ আৰু চটফটাই আছোঁ ইপিনে বাহিৰত আলহী কি কৰোঁ কি নকৰোঁ মানে মই কেবাদিনো একো কাম কৰিব পৰা নাছিলোঁ গোটেই পুৰি মানে ছাল এৰি গৈছিলে ঢৌ উঠি গৈছিলে মানে এনেকুৱা দুৰ্যোগ মোৰ লগত কেবাবাৰো হৈছে এবাৰ কি হ'ল দালি বনাই আছিলোঁ মই কুকাৰত দালিখিনি বনালোঁ দালি হ'ল মোৰ তেল নমৰাকে দালি দিছিলোঁ বইল দিছিলোঁ কুকাৰত তেল মাৰিবলৈ কেৰাহীখন পাতিলোঁ মই কেৰাহীখন পতাৰ পিছত তেল মাৰি দালিখিনি ঢালিলো তাত কেৰাহীখন মানে বেঁকা হৈ আছিলে মানে গেছটোৰ পৰা বেঁকা হৈ কেৰাহীখনে দালিখিনি গোটেইখিনি মোৰ ভৰিত পৰি গৈছিলে মানে ভৰিত পৰি মানে ভৰিৰ মোৰ অৱস্থা নাইকীয়া হৈ গৈছিলে গোটেই ঢৌ উঠি ফুটি ফুটি গৈছিলে মানে কেইবাদিনলৈ মই খোজকে কাঢ়িব পৰা নাছিলোঁ এনেকুৱা দুৰ্ঘটনা মোৰ লগত কেইবাবাৰো হৈছে এনেকুৱা ধৰক পাকঘৰত এনেকুৱা কিছুমান ঘটনা মোৰ লগত অঁ ধৰক কেইবাবাৰো হৈ আছে এবাৰ মাংস বনাইছিলোঁ মই মাংস বনাই থাকোতে হৈছিলে মাংস মানে বনাই থাকোতে জুইত কেৰাহীখন গোটেইখন মানে মাংসখিনি উতলিছে পানী দিয়াৰ পাছতো উতল মানে পানী অলপ দি অকণমান গ্ৰেভী ষ্টাইলত কৰোঁ বুলি লৈছিলোঁ মাংসখিনি উতলিছিলেহে উতলোতে মানে মই চাবলৈ যাওঁতে অকণমান বোলো হেতাখনেৰে হেৰি কৰি দিওঁ বুলি লওঁতে গোটেইখিনি মোৰ মানে গাত পৰি গৈছিলে তাৰমানে গাত পৰি যোৱাৰ পাছত মোৰ গোটেই পুৰি ঢৌ উঠি মানে হেৰি হৈ গৈছিলে মই গাঁৱলীয়া ট্ৰিটমেনো কৰিছিলোঁ তেতিয়া ডক্টৰৰ ওচৰলৈও গ'লোঁ পোৰাটোতো পতককেনে ভাল নহয় মানে বহুত কষ্ট পাইছিলোঁ মানে